আমাৰ অঞ্চলৰ একেবাৰে গাঁৱৰ কাষতেই তেনেকৈ হস্পিটেল নাই সুবিধা অলপ মানে দহ পাঁচ কিলোমিটাৰমানৰ আঁতৰত হ'ব তাত আছে হস্পিটেল তাত আছে যদি ডক্টৰ আছে আৰু দুই তিনিজনমান তেওঁলোকৰ কৰ্মচাৰীও আছে আৰু মানে দৰব পাতি এনেকৈ বিচাৰিলে পাওঁ একেবাৰে নোপোৱা নাই সকলোখিনি সা সুবিধাত নাই তাত কিন্তু এই কেতিয়াবা কিবা অসুবিধা হ'লে মাতিলে আহে আৰু নহাকৈ নাথাকে আৰু তেনেধৰণৰ সুবিধা আছে আৰু ইমান ওচৰত নহয় আৰু